ক'ভিড নাইণ্টিন মহামাৰীয়ে আমাৰ অঞ্চলৰ ভ্ৰমণ আৰু পৰ্যটনত যথেষ্টখিনি প্ৰভাৱ পেলাইছিল ক'ভিডৰ সময়ৰ ফলত বিমানবন্দৰসমূহ ৰাস্তা ঘাই পদূলিসমূহ বন্ধ হৈ পৰিছিল গাড়ী অহা যোৱা বন্ধ হৈ পৰিছিল বিদেশত থকা লোকসকলে নিজৰ স্বদেশলৈ ঘূৰি আহিব পৰা নাছিল ভ্ৰমণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছিল যেনে কোনো ঠাইলৈ যাবলৈ পৰা নাছিলে চৰকাৰে যথেষ্ট ন কষ্ট কৰিছিল যদিও কি কিছু সুবিধা হোৱাকৈ কোনো কাৰ্যকৰী কৰিব পৰা হোৱা নাছিলে তদুপৰি পৰ্যটনৰ ক্ষেত্ৰতো তেনে একেই অসুবিধা পৰ্যটকসকলে য'ললৈ গৈছিল বা য'ত আছিল তাতেই বন্দী হৈ পৰিছিলে পৰ্যটনক বিভাগ একেবাৰে দূৰ্বল হৈ পৰিছিলে কোনো ধৰণৰ পৰ্যটকসকলৰ কোনো ধৰণৰ ইনকাম বা তেনেধৰণ কোনো হোৱা নাছিলে ভ্ৰমণ ভ্ৰমণ একেবাৰে বন্ধ হৈ পৰিছিলে তেনেদৰে সকলো অহা যোৱা পৰ্যটন বিভাগ ভ্ৰমণ সকলোবোৰ বন্ধ হৈ গৈছিল ক'ভিড মহামাৰীৰ ফলত